বৰ্তমান আমাৰ অসমত নিবনুৱা সমস্যাৰ কাৰণ বহুতেই আছে যেনেকৈ গভমেণ্টে বহুতো আঁচনি দিছে যাৰ কাৰণে গাঁৱে ভূঞে মানুহে কাম কৰিবলৈ বাদ দিছে খেতি কৰিবলৈ বাদ দিছে চাউল দিছে ঘৰ দিছে টকা পইচা দিছে এইবিলাকৰ কাৰণে নিবনুৱা সমস্যা বাঢ়ি গৈছে এইবিলাক পোৱাৰ কাৰণে মানুহে কাম কৰিবলৈ

আমি তাৰো উপৰি আমি নিজাকে কিছুমান মানে খেতি বাতি কৰি নিজেও আমি মানে নিবনুৱা সমস্যাটো আমি দূৰ কৰিব পাৰোঁ

মানে শিক্ষা যিহেতু শিক্ষা বহুত আগলৈ গৈছে গতিকে মানুহে নিজক নিবনুৱা বুলি ভাবিব নেলাগে নিজে নিজৰ কৰ্ম নিজেই ওলাই ল'ব পাৰে আজিকালি বহুত কৰ্ম আছে মানুহে কৰিলে নিবনুৱা সমস্যা দূৰ কৰিব পাৰে